দৌৰে আপোনাৰ এটা বডিৰ সৃষ্টি কৰে দৌৰে আপোনাৰ দৌৰ আপোনাৰ দৌৰিলে অকল বডি শাৰীৰিকভাৱে বহুত ইষ্ট্ৰং হয় আৰু বেমাৰ আজাৰৰপৰা বহুত দূৰত থাকিব পাৰে দৌৰে আপুনি অনুভৱ কৰিব পাৰে এজন এথলেটিক্সৰ বডি ফিকুৱেন্ঞ্চিটো বহুত বেলেগ হয় সেইজনৰ ওপৰত আপোনাৰ মেণ্টেলি যিমান ইষ্ট্ৰং হ'ব পাৰে ফিজিকেলিও সমান ইষ্ট্ৰঙেই হয় আপোনাৰ দৌৰৰ ওপৰত ক'বলৈ গ'লে আপুনি বেমাৰ আজাৰপৰা বহুত দূৰত থাকিব পাৰে ফিজিকেলি আপোনাৰ বহুত ষ্ট্ৰং কৰি ৰাখে এজন দৌৰবিদক দৌৰবিদ দৌৰে সমস্যাবোৰৰ সমাধান কৰিব নোৱাৰে কিন্তু দৌৰৰপৰা এজন এথলেটিকস ভাল এথলেটিক্সৰ তৈয়াৰী এজন প্ৰশিক্ষককে দৌৰৰ বহুত এই আপোনাৰ শিক্ষা দীক্ষাৰপৰা আদি কৰি বহুত সহায় কৰিব পাৰে